হেল্ল' অঁ অঁ অঁ কিমান লাগিছিলে চব্জি অঁ অঁ বাৰু হ'ব বাৰু দিব পাৰিম পটল পাবও পাৰে অঁ বাৰু ৰেট চলি আছে মানে ৰেটটো কথা নাপাতোঁ আৰু এতিয়া ৰেটটো ইয়াতে কথা পাতিম নেকি আৰু অঁ মই পঠিয়াই দিম বাৰু অঁ